যোগাসনৰ অভ্যাস একপ্ৰকাৰৰ ব্যায়ামেই কিন্তু তাতোতকৈয়ো অধিক মানুহৰ শৰীৰত প্ৰভাৱ পেলায় কাৰণ যোগাসনত সৰ্বশৰীৰ প্ৰভাৱ পেলায় কিন্তু ব্যায়ামৰ ক্ষেত্ৰত চাবলৈ গ'লে ব্যায়ামে কোনো এটা অংগ প্ৰত্যংগহে প্ৰভাৱ পেলায় আৰু যোগাসনে শৰীৰটো সকলোবিলাক অংগ প্ৰত্যংগই হওক সকলো গোটেই শৰীৰটোতে প্ৰভাৱ পেলোৱা দেখা যায় আৰু ব্যায়ামৰ ক্ষেত্ৰত যোগাসনৰ লাভটো অধিক হয় কাৰণ যোগাসন নিয়মীয়াকৈ কৰি থাকিলে মানৱ শৰীৰত বিভিন্ন ধৰণে প্ৰভাৱ পেলায় আৰু সুস্থ সবল কৰি ৰাখে আৰু ব্যায়ামৰ ক্ষেত্ৰত চাবলৈ গ'লে ব্যায়ামত কোনো এটা শৰীৰ বা কোনো এটা অংগ প্ৰত্যংগহে আমাৰ প্ৰভাৱ পেলোৱা দেখা যায় এইসমূহ সেইসমূহ চাবলৈ গ'লে যোগাসনৰ মানসিক বা ভাৱেই হওক বা শাৰীৰিকভাৱেই হওক দুয়োটা ক্ষেত্ৰতে যোগাসনে প্ৰভাৱ পেলায় আৰু সেইবাবে মানৱ শৰীৰত যোগাসনৰ অভ্যাসটো ব্যায়ামতকৈয়ো অধিক হোৱা দেখা যায় কাৰণ যোগাসনৰ অভ্যাসটোৱে মানৱ শৰীৰৰ সৰ্ব শৰীৰ সুন্দৰ কৰি ৰাখে আৰু ভাল কৰি ৰাখে সেইবাবে যোগাসনৰ অভ্যাস কৰাতো মানৱ শৰীৰৰ কাৰণে এটা অতিকৈ গুৰুত্বপূৰ্ণ বা লাভজনক অভ্যাস বুলি গণ্য কৰা হয় আৰু সেইবাবে যোগাসন কৰাতো অতি লাভজনক